চকুযোৰে হৈছে আমাৰ সম্পদ যদি চকুযোৰেই আমি ভালকৈ ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমি সিয় সেউজীয়া পৃথিৱীখনৰ একো এটা বস্তুৱে আমি ভালকৈ দেখিবলৈ নাপাওঁ গতিকে আমি আমাৰ চকুযোৰ যত্ন লোৱাতো অতিকৈ প্ৰয়োজন এইকাৰণে আমি ৰতিপুৱা ফিল্টাৰ পানীৰে চফা পানীৰে আমি চকুযোৰ ধুনীয়া কৰি ধোওঁ আৰু ৰাতিপুৱা বুলি নহয় আমি মাজে মাজে চকুযোৰ ধুই থাকিব লাগে বিভিন্ন ধৰক ৰাসায়নিক কিবা দ্র বস্তু মানুহে চকুত কেতিয়াও লগাব নালাগে আমি ধূলি বালি বা অতি প্ৰখৰ ৰ'দত আমি ক'লা চচ্মা ব্যৱহাৰ কৰি কৰোঁ যাতে আমাৰ নিজৰ চকুযোৰ আমি ধুনীয়াকৈ ৰাখিব পাৰোঁ